কলগছ আদি এনেকৈয়ে হেৰি কৰোঁ আৰু গ ছাগলীৰ কাৰণে আমি যিহেতু এইবিলাক বেজী বটিয়া এইবিলাকতো নাথাকে বেজী বটিয়াবিলাক দিয়া মেলা নকৰোঁৱেই আমি কি কৰোঁ সাধাৰণভাৱে আমি ঘৰৰ খাদ্যসমূহ পাওঁ যেনে সৰুৱা পাত সৰুৱা গছৰ পাত পাওঁ কল এনেকৈ কলগছৰ পাতটো সেইবিলাক খোৱাওঁ আও এইবিলাক মানে কি পৰা পৰাস্পৰ্শ বাবে এনেচিনা আমি বেজী বটিয়া নিদিওঁ যিহেতু আমি হেৰি হয় ন' ঘৰুৱা খাদ্যসমূহে আমি সংগ্ৰহ কৰোঁ